ঈশ্বৰ বা কোনো ধৰ্মত বিশ্বাস নকৰাজনৰ প্ৰতি মোৰ ধাৰণা হৈছে মই তেখেতক অলপ অহংকাৰী মানুহ হিচাপে গণ্য কৰিম কাৰণ মানুহ আছোঁ যদি পৃথিৱীত মই ঈশ্বৰ আছে বুলি বিশ্বাস কৰোঁ ঈশ্বৰক মই ঈশ্বৰক মই পূৰা মাত্রে বিশ্বাস কৰোঁ সেইকাৰণে ঈশ্বৰৰ প্ৰতি যাৰ ধাউতি নাথাকে তেখেত মই বিপথৰ বিপ বিপথৰ ফালে যায় বুলি মই ভা মোৰ ধাৰণা হয় সেইকাৰণে ঈশ্বৰক ভক্তি কৰিব লাগে কাৰণ ঈশ্বৰক ভক্তি যায় ঈশ্বৰৰ প্ৰতি ঈশ্বৰ আছে বুলি যিয়ে ভাবিব তেওঁ মানে যিকোনো ধৰণৰ বেয়া কাম সহজতে কৰিব নোৱাৰে মোৰ ধাৰণা ঈশ্বৰক যিয়ে ভক্তিভাৱে লয় ঈশ্বৰ আছে বুলি যিজনে ভাবে তেওঁ কেতিয়াও বেয়া কাম নকৰে কাৰণ তেওঁ বান ভয় থাকিব ঈশ্বৰৰ প্ৰতি তেওঁ ভয় থাকিব যিজন মানুহৰ ঈশ্বৰ ঈশ্বৰ নাই বুলি ভাবে যিজনে তেওঁ যিকোনো ধৰণৰ মাৰাত্মক কাম কৰিবলৈও মানে ভয় নকৰিব ঈশ্বৰক বিশ্বাস কৰা সকলো সমাজখনত সদায় ভাল ধৰণে পৰিচালনা হয় বুলি মই ভাবোঁ মাক দেউতাকক যিসকলৰ মানুহে ঈশ্বৰক বিশ্বাস কৰে তেওঁলোকে পৰিয়ালটো ভাল ধৰণে চলাই নিয়ে শান্তি সম্প্ৰীতিৰে তেওঁলোকে থাকে মোৰ দৃষ্টিত ঈশ্বৰক বিশ্বাস নকৰা মানুহ মই আজিলৈকে লগ পোৱা নাই মই যিখন সমাজত বাস কৰিছোঁ মই যিটো পৰিয়ালত বাস কৰিছোঁ সকলোৱে ঈশ্বৰক খুব বিশ্বাস কৰে আমি পূজা পাৰ্বণ আদিও কৰোঁ ঘৰত সকলোৱে পূজা পাৰ্বণ কৰোঁ সকাম নিকাম কৰোঁ ঈশ্বৰৰ প্ৰতি ভাৱ ভাল ধাৰ ভাৱ ধাৰা আছে বুলি আছে কাৰণে ঈশ্বৰক বিশ্বাস কৰোঁ কাৰণে ঈশ্বৰ ভয়ভাৱেৰে ভয় কৰোঁ কাৰণে আমি পূজা সেৱা কৰোঁ সেইকাৰণে সংসাৰখন ভাল ধৰণে চলি যাবৰ কাৰণে আমাৰ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ সকলোৱে ঈশ্বৰক বিশ্বাস কৰে সেইকাৰণে আমি সমাজ পাতি নামঘৰত নাম নামঘৰত ঈশ্বৰৰ নাম লওঁ মাহেকে পষেকে সপ্তাহে এনেকৈ ঈশ্বৰৰ নাম হয় নাম প্ৰসংগ হয় ইচ ঈশ্বৰৰ নাটকো হয় আমাৰ এইফালে আমাৰ ওচৰত ৰাসলীলা হয় তেনেকৈ